ভাৰতীয় ধর্মস্থানবিলাক আমাৰ বহুতো আছে আছে যদিও মানে যেনেকৈ কামাখ্যা পদুমণি আৰু হনুমান মন মন্দিৰ তেনেকৈ ধর্মস্থান আৰু আপোনাৰ মা মহামায়া মা মহামায়া মন্দিৰটো আপোনাৰ উন্নৈছশ বাৰ চনতে জন্ম হৈছে আৰু এতিয়া সেই মন্দিৰ চলাই আছোঁ আমি আমি অৰ্ধিনে আমিয়ে আপোনাৰ চলাই আছোঁ মই চলাই আছোঁ সেই মন্দিৰটো চলাই থকাত আপোনাৰ দুহেজাৰ দহ চনতে মোক ৰাইজে যুক্তি দিছে সকলোৱে সন্মত দিছে সকলোৱে সন্মত দি মোক চলাই থাকিব দিছে দুহেজাৰ দহ চনৰ পৰা আজিলৈকে চলাই আছোঁ চলাই আছোঁ তাত অনেক ফালৰ পৰা মানুহ আহে আপোনাৰ তিনিচুকীয়া ডিব্ৰুগড় এইপিনে লখিমপুৰ আৰু গোগামুখ বহুত ফালৰ পৰা আহে এইপিনে জোনাই জোনাইৰ চিলাপথাৰ লিকাবালি সব ফালৰ পৰা আহে আৰু মানুহবিলাকে ইয়াত ফল পাইছে বহুতো ফল পাইছে ফল পাইছে কাৰণে আহি থাকে আৰু ইয়াত আপোনাৰ ভাওনাও মাজে মাজে ভাওনাও পাতে আৰু যিসকলে

চাকৰিৰ কাৰণে চাকৰিৰ কাৰণে আপোনাৰ হেৰি কৰে মন্দিৰৰ ওচৰলৈ আহে মন্দিৰ আহি আপোনাৰ মা মহামায়া মন্দিৰত সেৱা কৰি ফল পায় সেইবিলাকে ভাওনাও কৰিছে ভাওনা পাৰ্টি দিছে আৰু কিছুমানে আপোনাৰ ডাঙৰ ডাঙৰ শৰাই দিছে কিছুমানে মূৰ্তি দিছে মা মহামায়া মূৰ্তি আৰু এটা নতুনকৈ দিছে আৰু সেইমতে আপোনাৰ আমি সেৱা পূজা ধৰি আছোঁ প্ৰত্যেক দিনে চাকি বন্তি জ্বলাওঁ গা পা ধুই চাকি বন্তি জ্বলাওঁ জ্বলায়ে মাক তুতি কৰোঁ আৰু যি যেনেকৈ ভাবি আহে সেই সেইসকলক তেনেধৰণৰ আশীৰ্বাদ কৰোঁ আশীৰ্বাদ দিওঁ তেনেকৈ মাক তুতি ভক্তি কৰি তেনেধৰণে আশীৰ্বাদ দিওঁ সেইমতে আপোনাৰ ফল পাইছে কোনোবায়ে হাঁহ দিয়েহি কোনোবায়ে পাৰ দিয়েহি কোনোবায়ে ছাগলী দিয়েহি পূজাৰী মোৰ নাম হৈছে শ্ৰী শিশুৰাম বুঢ়াগোহাঁই কেঁকুৰি আহোম গাঁও আজি তেইছ বছৰ তেইছ বছৰ মই আপোনাৰ হেৰি কৰিছোঁ পূজাৰী ভাগ চলাই আছোঁ সেইমতে চলাই আছোঁ যেনেকৈ তেনেকৈ আপোনাৰ ৰাইজে তৰণীও পাইছে চলো ফল পাইছে ভক্তসকলো আহে মাজে সময়ে ভক্তসকল আহি মোক ভাল পায় যেনেকৈ আশীৰ্বাদ কৰোঁ যেনেকৈ তুতি মিনতি কৰোঁ সেইবিলাক শুনি বহুত ভাল পায় ভালপাই পিনি মৰমতে আপোনাৰ তেখেতলোকে শ্ৰদ্ধাঞ্জলি জনায় মোক আপুনি আৰু দীৰ্ঘ বছৰ যেন আৰু কেইবছৰমান আপুনি থাকক এতিয়াই সোনকালে বিদায় নল'ব আমি আপোনাক যেনেকৈ নিযুক্তি দিছিলোঁ তেনেকৈ আপোনাক ভগবন ভগৱন্তয়ে যেন আপোনাৰ জীৱটো শান্তিৰে চলাই নিয়ক আৰু মোক সেইমতে আশীৰ্বাদ দি থৈ যায় ভকতসকলে

বৰ বেছি কথা কোৱা মোৰ অভ্যাস নাই সেইকাৰণে আপোনাৰ বৰকৈ নাজানিছোঁ তাতে স্মৃতিশক্তিও কমি গৈছে চকুৰো চকুও অলপ দুর্বল হৈছে আৰু পোহৰ নেদেখা হওঁ হওঁ যদিও তেউ চচমা লয়ো কিতাপ পঢ়োঁ আৰু শাস্ত্ৰ পঢ়োঁ তাত আপোনাৰ কীৰ্তন আপোনাৰ গীতা এইভাগে শাস্ত্ৰ পঢ়োঁ শাস্ত্ৰ পঢ়োঁ শাস্ত্ৰৰ অর্থবিলাকো ভক্তসকলে ভাঙে আৰু আমিও যি পাৰোঁ ভাঙো আৰু বছৰি বছৰি আপোনাৰ বছেৰেকীয়া পাতে সাতখন গাঁও লগ হৈ বছেৰেকীয়া পাতে বছেৰীকীয়াত বৰ গোটেই দিন ভৰ গোটেই দিনটোৱেই লাগি যায় ৰাতিপুৱা ছটা বজাৰ পৰা আৰম্ভ হয় গধূলি চাৰিটা বজাত সমাপন কৰা হয় শৰাই সঁফুৰা ভাঙো ভাঙি ঘৰা ঘৰি যাওঁ সেইমতে আপোনাৰ চলাই আছোঁ ভগৱানে সকলোকে ভালে ৰাখিলে আমি ভাল পাওঁ আৰু তেখেতলোকেও মোৰ শুভেচ্ছা কামনা কৰে মইও তেখেতলোকক মানে শুভেচ্ছা কামনা কৰোঁ সকলোকে কওঁ যে আপোনালোকে যেনেকৈ ফল পাইছে তেনেকৈ এখেতৰ সেৱা পূজা ধৰিবলৈ নেৰিব আৰু আহিব যদি আপোনালোকৰ বিশেষ দৰকাৰ হয় তেতিয়াহ'লে আহিবই লাগিব আৰু আহিলে সেইমতে মানে মায়ে ফলো দি আছে আপোনালোকক সেইবুলি কওঁ

হয় মই ভাবোঁ যে হয় আপোনালোকে ঠিকেই কৈছে মই ভাবোঁ ৰা ৰাইজে সকলোৱে যাতে এই মন্দিৰটো ধুনীয়াকৈ আৰু আ ইয়াতকৈও আগুৱাই নিয়ে ইয়াতকৈও আগুৱাই নিয়ক ধুনীয়াকৈ আগুৱাই নিয়ক আপোনাৰ নম সকলোৱে আপোনাৰ ভালপোৱা হওক দেখি ভালপোৱা হওক আৰু সজাই তোলক মূৰ মূৰ্তিভাগী ৰংচঙীয়া হওক হৈয়ে আছে আৰু ৰং কৰি আমি আৰু ধুনীয়া কৰি ল'ব লাগিব অলপ ধুনীয়াকৈ ল'লে আৰু ভাল লাগিব এইবুলি ভাবোঁ আপোনালোকে কি কয় অ ঠিকেই আৰু ৰাস্তা পদূলিও ৰাস্তাটো চাইদতে আছে নহয় ৰাস্তাটো মন্দিৰলৈ আৰু অলপমান উঠাই হেৰি কৰি লওক উঠাই দিয়ক আৰু মাটি পেলাই আৰু উঠাই আপোনাৰ ওৱাল মাৰি দিয়ক মধ্যে পাৰিলে পিচ কৰি দিয়াটো ভাল পিচ কৰি দিলে আৰু ভাল হ'ব আৰু ভিতৰখনতো পিচ কৰা আছেই আৰু ভাল হ'ব ঠিকেই আছে সকলোৰে শুভেচ্ছা কামনা কৰি আমি ইমানতে আজিলৈ আহিছোঁ